মিঠাইবিলাকৰ ভিতৰত আমি প্ৰথমতে ধৰি লওক ৰসগোল্লা লালমোহন আদি ইত্যাদিবিলাক বনোৱা হয় নিমকি বনোৱা হয় কাটা নিমকি বনোৱা হয় আৰু বৰফি চুজিৰ পৰা তৈয়াৰী কৰিও বনোৱা হয় বেচন বৰফিও বনোৱা হয় ইত্যাদিবিলাক আমাৰ মিঠাই পোৱা যায়